অ অ কোৱা অ হয় হয় আছোঁ ঘৰতে বহি আছোঁ ভাল ভাল তোমাৰ ভাল বহুত দিন হ'ল বাৰু অ সেইটো যাবতো লাগিছিলে ব্যস্ততাৰ মাজতো হ'লেও কেতিয়াবা যাম বাৰু কেতিয়া যাম অ পূজা চূজা কৰা হ'ল আজিকালি প্ৰাইভেট স্কুলত মাষ্টৰ যাম বাৰু কে কেতিয়া যাম কোৱা তিনিচুকীয়াৰ ন পুখুৰী পাৰ্কৰ ফালে ভাল আছিলে সেইফালে যাম নেকি হ'ব কাইলৈ তিনিটামান বজাত ওলাই যাম সন্ধিয়া হোৱালৈকে নহয় জানো হ'ব ৰাখিছোঁ এতিয়া পাছত কথা পাতিম